কামৰুপ মহানগৰ জিলাখনত বহুতো স্বাস্থ্যসেৱা আৰু স্বাস্থ্য কেন্দ্ৰ আছে যেনেকে যেনে প্ৰতীক্ষা হস্পিতেল গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিতেল জি এম চি এইছ নেমকেয়াৰ আদি নানান ধৰণৰ বহুতো নানান ধৰণৰ বহুতো স্বাস্থ্য কেন্দ্ৰ আছে যিবোৰত আমাৰ যিবোৰত আমাৰ স্বাস্থ্যৰ বাবে বহুতো বিদেশ বিদেশ বহুতো চিকিৎসক উপলব্ধ আছে আজিৰ দিনত আমি বাহিৰত নগ'লেও কামৰূপ কামৰূপ মহানগৰতে বহুতো স্বাস্থ্যসেৱা হৈ যায় আগতে আগৰ নিচিনা আমি কিবা এটা ডাঙৰ বেমাৰ হ'লে আমি আজিকালি বাহিৰত যাব নালাগে কাৰণ আমাৰ কামৰূপ মহানগৰখনতেই বহুতো আছে বহুতো উচ্চ উচ্চ খাপৰ চিকিৎসক উচ্চখাপৰ টেকনলজি আছে যিবোৰৰ দ্বাৰা আমাৰ আজিকালি আৰু ইয়াৰে সুবিধা স্বচ্ছতা সকলোবোৰ ধ্যান ৰাখে বহুতো চৰকাৰী মেডিকেল আছে যিবোৰে হয়তো বহুতে হয়তু আমাৰ নিম্নখাপৰ মানুহবোৰে বহুত ডাঙৰ বেমাৰ হ'লে ভয় খাবলগীয়া পৰিস্থিতি হয় তেনেক্ষেত্ৰত তেনেস্থলত বহুতো চৰকাৰী মেডিকেলো আছে য'ত চৰকাৰী হস্পিতেলবোৰো আছে য'ত বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হয় বহুতো তেনেধৰণৰ বহুতো আজি আজিৰ দিনত যেন বহুতো স্কিম আছে যাৰ দ্বাৰা বেমাৰ হ'লে আমি লাইফ ইঞ্চুৰেঞ্চ পাওঁ বেমাৰ তেনেধৰে কামৰূপ মহানগৰত ওৱাৰ জিৰ' এইট মাতিলেই যাতে আমি য'তেই নাথাকো তেনে তেনেবোৰ এম্বুলেন্স চাৰ্ভিচ আমাক দিবলে আহে আমি য'তেই থাকো তাৰ পৰা ফোন কৰিলে আমাৰ লগত আহে কামৰূপ মহানগৰ আজি আজিৰ যুগত বহুত বহুত বহুত উচ্চ উচ্চ খাপৰ উচ্চ খাপৰ চিকিৎসা প্ৰদান কৰি আছে